মোৰ ঘৰত মোৰ দেউতা গছ গছনিৰ প্ৰতি অত্যন্ত মৰমিয়াল দেউতাই নিজেই বাগিছা চম্ভালা গছ গছনি ৰোৱা তাৰ প্ৰতিপালন কৰা খেতি কৰা আদি বহুতো কাম কৰিয়েই সময় কটায় বিশেষকৈ তেওঁৰ মন ভালে থাকিলে হওক বা মন বেয়া থাকিলে হওঁক বাগিছাখনত গৈয়ে নিজৰ কামখিনি সুন্দৰকৈ কৰি কিনে সময়খিনি বেছিভাগ পাৰ কৰে আৰু তেওঁ তেওঁ বেছিভাগ মানে আনক হাজিৰা দি কাম লগোৱাতকৈ নিজে কোৰখনেৰে বাৰীখন চাফা কৰা তাৰ পিছত সেই গছ গছনিৰ পুলি ৰোৱা বিশেষকৈ বতৰৰ বতৰৰ শাক পাচলিবিলাক যি যেনে নহৰু আদা তাৰ পিছত বিলাহী ভেন্দি আদি বিভিন্ন ধৰণৰ শাক পাচলি সময়ত লগাই নিজৰ বাগিছাখন প্ৰতিপালন কৰে তাৰ পিছত সেইবোৰ নি কেতিয়াবা বজাৰত বিক্ৰীও কৰা দেখা যায় তাৰ লগতে মায়ো কেতিয়াবা হাত বঢ়ায় ঘৰতে হোৱা খেতিখিনি যাতে নিজে ধুনীয়াকৈ খাব পাৰি সেইকাৰণে মায়েও হাত হাত উজান দিয়ে আৰু প্ৰতিপালন কৰা দেখা যায় আৰু

কেতিয়াবা